কিবা এটা কাম কৰি থকাৰ সময়ত যদি কিবা গান এটা মুখত গুণগুণাই থাকো তেতিয়া কামটোৰ প্ৰতি ইমান মানে দুখ ভাগৰ নালাগে আৰু গান গাই থাকিলে মনটো ভাল লাগি থাকে কামটো কেনেকৈ শেষ হয় সেইটো নিজেও ক'ব নোৱাৰো আৰু মই যিকোনো সময়তে মুখত এটা গান থাকেই গান মোৰ বহুত প্ৰিয় ৰাতিপুৱা হ'লে মই মই বৰগীত শুনাটো এটা মোৰ নিয়ম যিকোনো ভক্তিমূলক গীত শুনি ভাল পাওঁ আৰু নিজৰ মুখেৰেও গুণগুণাই থাকি ভাল পাওঁ

যিকোনো গীতেই মোৰ যিকোনো সময়তেই মোৰ মুখত আহিয়েই থাকে গান গাই ভাল পাওঁ কাৰণে আনৰ গান শুনিও ভাল পাওঁ আৰু গান শুনি শুনি যেতিয়া মুখস্ত হয় তেতিয়া মই মোৰ মুখত এশাৰী এশাৰীকৈ আহি থাকে আৰু মই তেতিয়াই গানটো এটা এটাকৈ মুখস্ত হয় আৰু গানটোৰ মুখস্ত হ'লে এনেই গুণগুণাই বহুত ভাল লাগে যেতিয়া গুণগুণাই থাকো বেলেগ দুখ ভাগৰ একো নালাগে আৰু যিবিলাক গান মই পথম শুনো সেইবিলাক গানো এনেই হ'লেও গুণগুণাই অলপ অলপকৈ হ'লেও গুণগুণাই ভাল পাওঁ আৰু সেইদৰে মনত ৰাখিবলও চেষ্টা কৰো যেতিয়া এনেই মুখতে গুণগুণাই থাকো তেতিয়া মনত ৰাখিবলৈ বহুত সহজ হয় আৰু মুঠতে যিকোনো গান মুখত আহিয়েই থাকে আৰু গুণগুণাইয়ো ভাল পাওঁ আৰু বিহুগীত হওক যিকোনো গীতেই মোৰ কাৰণে গানটো যদি ক'ৰবাত বাজিও থাকে তেতিয়াও শুনি ভাল পাওঁ বা গান এটা মোবাইলত লগাই হেডফোন ব্যৱহাৰ কৰি হ'লেও শুনি ভাল পাওঁ আৰু গুণগুণকৈ নিজেও গায়ো ভাল পাওঁ